হেল্ল' মই গুৱাহাটী গুৱাহাটীৰপৰা মই চেন্নাইক যাম গুৱাহাটীত মই ফ্লাইটত উঠিম মই গাড়ী এখন এঘণ্টা আগত মই গাড়ী এখন কথা কৈছিলোঁ গাড়ীখন আহি পোৱা নাই যি গাড়ীখন মই টাইমত লাগে মই ফ্লাইটত উঠিব লাগে মই ফালে চেন্নাইক যাব লাগে মোৰ জৰুৰী কাঁকালৰ বিষ হৈ আছে মই বেমাৰ দেখাবা যাবাক লগি ফ্লাইটত ফ্লাইট ফ্লাইটৰ টিকট কাটছি কিন্তু গাড়ীখন ইতাকলকে মই গুৱাহাটীক যাবা লাগে আহিয়ে পোৱা নাই গাড়ীখন চেন্নাইক চেন্নাইক মই এই দুই তিনিবাৰ গেলোঁ তিনিবাৰ গেলোঁ মোৰ বহুত কাঁকালৰ বিষ আছে মই গোটেই অল বডিটো মই চেন্নাই দেখুৱাওঁ মই ফ্লাইটত যাবা লাগে মই গাড়ীখন এই এই একমাহ আগত মই যাই আহিলোঁ ফ্লাইটত একমাহ আগত যাই আহিছোঁ মই কিন্তু মই গাড়ীখন সময়মতে গুৱাহাটীলৈকে যাবাক লগে গাড়ীখন আহিয়ে নাপয় গাড়ীখন টাইম মতে টাইম বাই টাইম গাড়ী গাড়ীখন আহি নাপয় তোমাৰ নিজৰ গাড়ী আছে নিজৰ গাড়ীখনো সময়ত নাপাওঁ না এওঁ আমাৰ মালিকেও অ'ত নি ত'ত নি গাড়ীখান গাড়ীখান ঘৰত নাথে নাথাকে সদায়